অঁ অঁ অঁ অঁ হয়নি কি কিহৰ ওপৰত অঁ খেতিয়কৰ মানে কি কি খেতিৰ কাৰণে

অঁ আমাৰ চাহ খেতি আছে ধান খেতিও আছে দহ খেতি চাহ আছে মোৰ দুবিঘা বাগান আছে আৰু তোমাৰ তিনি বিঘা বাম খেতি আছে ধানৰ খেতি অঁ অঁ কল সাৰ মানে বাগানতো আমি খেতি সাৰ খেতিৰ কাৰণে তোমাৰ ফাৰ্টিলাইজাৰ সাৰেই ব্যৱহাৰ কৰোঁ আৰু ধানৰ কাৰণে তোমাৰ আমি পচন সাৰ পচন সাৰ মানে যিবিলাক গোবৰ দিয়া হয় গোবৰো দিওঁ তাৰপাছত আ দোকানৰ সাৰো দিয়া হয় খেতিৰ কাৰণে সাৰৰ কাৰণে প্ৰডাকশ্যনটো বৃদ্ধি হ'ব কাৰণে আমি দোকানৰ সাৰেই বেছিভাগ ব্যৱহাৰ কৰোঁ অঁ বাকী অঁ ধানৰ কাৰণে হে তেনেধৰণে সাৰ দিয়া হয় ইউৰিয়া হয় ডি এ পি দিয়া হয় এইবিলাক দিয়া হয় আৰু প্ৰডাকশ্যনটো বাঢ়িবৰ কাৰণে অ মাটিটো চাহ হ'বৰ কাৰণে ইউৰিয়া চুপাৰ চুপাৰ মাটিটো অকণমান কঠীয়া চঠিয়া পাৰিবৰ কাৰণে ধৰক চুপাৰটো দিয়া হয় ধান মাটিটো ভাল হ'ব কাৰণে গোবৰটো হয় কিছুমান ক্ষেত্ৰত গোবৰ চব সময়তে পোৱা নাযায় নাই সেইটো কাৰণে দোকানৰ সাৰে ব্যৱহাৰ কৰা হয় আৰু অঁ আমাৰ দকৈ আছে বামো আছে দ' দ' খেতিও আছে বাম খেতিও আছে বাম খেতি আমাৰ পিছে দ' খেতিহে বাম খেতি খুব কমেই আছে কম মানে ঘৰুৱা বাম খেতিটো আছে যদি সৰু সৰুকৈ ধৰক শাকৰ খেতিটো অলপকৈ কৰিব পাৰি আৰু মানে প্ৰায় দুই তিনি কঠামান আছে দুই তিনি কঠা মাটি বাম খেতি কৰিব পাৰো যেনে ধৰা এতিয়াতো খেতি শাকৰ খেতি ধৰক লাইশাক মূলাই পালেং মূলা সেইবিলাক খেতি কৰিছোঁ ধনিয়া অঁ সেইবিলাক খেতি কৰিছোঁ বাকী দ' খেতিটো আমাৰ ধানৰ বিশেষকৈ মই ৰঞ্জিত ধানৰে খেতি বেছি কৰা হয় ৰঞ্জিত ধানে কৰোঁ মাটিটো যিহেতু দ' তেনেকৈ সেই সেতা সেইবিলাক খেতিত আমি প্ৰয়োজনীয় হিচাপে সেইটো আমি দোকানৰ সাৰেই ব্যৱহাৰ কৰোঁ মাটি ক ধানটো ৰুওঁতে ৰোৱা ৰোৱা আগে আগে আমি আপোনাৰ তোমাৰ দৰ হেৰি সাৰ প্ৰয়োগ কৰোঁ ডি এ পি দিওঁ ইউৰিয়া অ ইউৰিয়া নহয় চুপাৰ চুপাৰ দিয়ে পি মিহলি কৰি তেনেকৈ আ প্ৰতি বছৰে বছৰে ধৰ নতুন নতুন সাৰো কিছুমান ওলায় তেনেধৰণৰ সাৰ দিয়া হয় প্ৰডাকশ্যনটো বৃদ্ধি হয়

বাকী তোমালোকৰ বাকী ঠিকে আছোঁ তোমালোকৰ ভাল অঁ ধান খেতি চেক কৰিলানে অঁ অঁ তুমিতো এতিয়া কিবা এগ্ৰিকালচাৰ কোৰ্চ কৰি আছা ন অঁ অঁ এতিয়া তোমাৰ পঢ়া ঠিকে আছে অঁ অঁ বাকী মাহঁতৰ সকলোৰে ভাল বৰ্তমান ভালেই বাৰু

হেল্ল' অঁ অঁ খালো খালো চাহ চা অঁ অঁ খালোঁ খালোঁ তোমালোকৰ খোৱা হ'ল তুমি এতিয়া অঁ এতিয়া ঘৰতে আছানে তুমি এনে ৰুমত মানে হেৰিয়াত আছা হোষ্টেলত থাকানে তুমি ঘৰৰ হেৰিয়া ঘৰৰ পৰা আহা যোৱা কৰা হোষ্টেলত থাকা ন' এতিয়া ঘৰত আছানে ঘ তাতে ৰুমত আছা হয় নি অঁ এতিয়া প্ৰজেক্টটো এনেই কিমান দূৰ আগবাঢ়িছা প্ৰজেক্টত মানে টুৱেণ্টি পাৰ্চেণ্ট হৈছে ন অঁ অঁ এইটো কিমান দিনৰ ভিতৰত কমপ্লিট কৰিব লাগে তোমাৰ প্ৰজেক্টটো অঁ অঁ গ্ৰুপ বনাইছে গ্ৰুপ প্রজেক্ট কৰিছা ন অঁ অঁ কেইজন আছা গ্রুপত তোমালোকৰ পাঁচজন ন অঁ অঁ এতিয়া ঠিকমতে গ্রুপত কৰোতে প্ৰজেক্টটো কামখিনি কিবা কৰাত অসুবিধা হৈছে নি নাই হোৱা অঁ অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে অঁ অ